আমাৰ সংস্কৃতিত থকা কিছুমান কলা হৈছে আপোনাৰ মুখাশিল্প মাজুলীৰ আপোনাৰ বিখ্যাত মুখাশিল্প য'ত দেশ বিদেশৰ পৰা লোক আহি চাইহি আকৌ মুখাশিল্প আৰু তাৰে মাজুলীৰ যিটো ভাওনা সেইটো বহুত বিখ্যাত আপোনাৰ নবে হেৰি নৱেম্বৰ মাহত হয় আকৌ আপোনাৰ শুৱালকুছি আমাৰ গামোচাখন গামো গামোচা আহিল কাপোৰৰ সামগ্ৰীৰ ভিতৰত পৰিলে আকৌ শুৱালকুছিত আপোনাৰ মুগাৰ কাপোৰ যি মুগা কাপোৰ যিটো অকল অস অসমতেই পোৱা যায় আৰু আপোনাৰ কলা শিল্পকলা শিল্পকলাটো হয় সব অ হেৰিতেই আছে কিন্তু আমাৰ ইয়াত